কণ্ঠস্বৰ সুৰক্ষিত কৰি ৰাখিবলৈ মই সদায় পুৱা গধূলি ৰিৱাজ কৰো গমক কৰোঁ আৰু বহুধৰণে সংগীতসমহূ চৰ্চা কৰি থাকোঁ ৰাতিপুৱা ভাগত শাস্ত্ৰীয় সংগীত যেনে ৰাগ আদি গালে বেছি ভাল হয় আৰু সদায় গোৱাৰ আগতে গমক আলাপ আদি স্বৰ্গম গীতসমূহৰ পৰি ৰিৱাজ কৰি থাকিলে বেছি ভাল হয় আৰু গলাটো ঠিক ৰাখিবৰ বাবে গৰম পানীৰ ব্যৱহাৰ বেছি ভাল কাৰণ গলাটো আৰু লগতে মাতটো ভালে থাকিলে এজন গায়কৰ বাবে ভাল হয় কাহৰ পৰা কাহ চৰ্দি লগাৰ পৰা খুব দূৰতে থাকিব লাগে সেইবাবে গৰম পানীৰ খালে বেছি ভাল আৰু লগতে সংগীত ৰাতিপুৱা সদায় গমক ৰাগ শাস্ত্ৰীয় সংগীত ৰাগসমূহ

আলাপ আৰু পাৰিলে স্বৰগম গীতত গাবলৈ ট্ৰাই কৰিব লাগে আৰু বেছি উচ্চস্বৰত উচ্চ কণ্ঠৰে কথা ক'ব নালাগে নম্ৰ আৰু সৰু মাতে কথা ক'লে বেছি ভাল কাৰণ আমাৰ গলাটোত কষ্ট পায় আৰু ৰাতিপুৱা শুই উঠিয়ে ঔম কৰিব লাগে য'ত আমি আধা ঘণ্টামান আমি ঔম শব্দটো উচ্চাৰণ কৰিলে গলা ভাল হয় বহুধৰণে সুৰক্ষা দিয়ে আমাক